মাছ ধৰিবলৈ নাও ব্যৱহাৰ কৰা হয় এইবোৰ নাও বিশেষকৈ কাঠৰ ৰে বনোৱা হয় কিছুমান নাও হাতেৰে ব্যৱহাৰ কৰে আৰু কিছুমান মেচিনেৰে যেনে মেচিন মানে জেনেটাৰ দি চলোৱা দেখা পাওঁ আৰু বৰ্তমান ক'বলৈ গ'লে আমাৰ নাও ব্যৱহাৰ কৰা দেখা যাওঁ দেখা পাওঁ কাৰণ কিয় আমাৰ গাঁওত আমাৰ ঘৰতো এখন আছে কাঠেৰে বনোৱা কিন্তু হাতে নাও বৈঠাদিয়ে মাৰে কিন্তু আমাৰ মেচিন নাও আমাৰ গাঁৱত নাই কিন্তু বেলেগ জেগাত দেখিছোঁ নাও মেচিনেৰে চলাই লৈ যায় আৰু আৰু সেই নাৱেদি আমাৰ পানী হোৱা ছিজনত গৰু কাৰণে ঘাঁহ কাটিবলৈ যায় আৰু সেই নাৱেদি গৈ দ পানীত জাল পাতে আৰু সেই জাল পাতি তেনেকৈ মাছ চায় মাছ ধৰি আনে আৰু আৰু সেই নাওদিয়ে বেছি পানী হ'লে জানখন আমাৰ পথাৰত ঘৰৰ পিছফালে এখন জান আছে সেই জানখনৰ ইপাৰ সিপাৰ হ'বলৈ কাৰণে সুবিধা হয় আৰু কেতিয়াবা আমাৰ বানপানী হ'লে সেই নাওখনে বহুত সুবিধা কৰি দিয়ে কাৰণ কিয় সেই নাওখনেদিয়ে মানুহ বাম জেগালৈ যাবলৈ কাৰণে সুবিধা হয়